কৃষি ক্ষেত্ৰত প্ৰযুক্তিৰ পৰিৱৰ্তনে বহুতো নতুন নতুন কলা কৌশল বহুতো বিজ্ঞান প্ৰযুক্তি ইঞ্জিনিয়াৰিং আৰু অঙ্ক শাস্ত্ৰই সহায় কৰিছে আধুনিকতাৰ লগত খাপ খাবলৈ পিছপৰা অঞ্চলসমূহত কৃষিক্ষেত্ৰত যথেষ্ট উন্নতি দেখিবলৈ পোৱা যায় পানীৰ যোগান ধৰা হওক বতৰৰ আগৰ আগজাননি লগতে সময়ৰ খুব উচিত ব্যৱহাৰ হ'বলৈ লৈছে কম সময়ৰ ভিতৰতে উন্নতমান খেতি লগতে উন্নতমান ফচল উন্নতমান পানী আদি ট্ৰেক্টৰ ইত্যাদি যন্ত্ৰসমূহ ব্যৱহাৰ কৰি উন্নতমান খেতিৰ ব্যৱস্থাত বহুতো পৰিৱৰ্তন আনিছে লগতে কৃষিক্ষেত্ৰত যথেষ্ট বহুতো কম সময়ৰ ভিতৰতে আগবাঢ়িবলৈ ধৰিছে আৰু আধুনতাৰ আধুনিকতাৰ দিশে কৃষি সমাজখন আগবাঢ়িবলৈ ধৰিছে এই কথা উল্লেখ কৰিব পাৰি